গছৰ ভিতৰত বিশেষকৈ পাণ গছ নেমু গছ আৰু চাহ গছ এই গছবিলাক বচাই ৰখাটো বৰ কঠিন অতিপাত গৰম আৰু ঠাণ্ডাৰ বতৰত গছবিলাকক বহুত যত্ন ল'বলগীয়া হয় যে গৰমৰ দিনত গছবিলাকত পানী দিবলগীয়া হয় তাৰ পাছত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় গৰমৰ দিনত বিভিন্ন ধৰণৰ পোকে খায় গছবিলাকৰ বেমাৰ হয় বাৰিষাৰ সময়ত বেছি পানী হয় সেই গৰম বতৰতেই পানীৰ ফলতো গছৰ বেমাৰ হয় তাৰ কাৰণে গছবিলাকত ঔষধ দিবলগীয়া হয় ঠাণ্ডাৰ দিনত আমি গছবিলাকত গোবৰ আৰু ঘৰতে প্ৰস্তুত কৰা জাবৰ জোথৰ গোট খুৱাই আমি যিবিলাক জৈৱিক সাৰ প্ৰস্তুত কৰোঁ সেই জৈৱিক সাৰসমূহ গছৰ গুৰিত দিওঁ নেমু গছত পোকে ধৰিলে নেমুৰ গছৰ সেই পোকৰ পোক ধৰা ঠাইত আমি বিশেষকৈ গৰু মূত ব্যৱহাৰ কৰোঁ আৰু ঔষধ দিবলগীয়া হয় ঠাণ্ডাৰ দিনত গছৰ পাতবিলাক কুঁৱলীত যে গছৰ পাতবোৰ

বেমাৰী টাইপৰ হৈ মেকুটা মেকুটিৰ নিচিনা হয় সেইবিলাকত ঔষধ দি ভাল কৰিবলৈ যত্ন লোৱা হয়